ধর্মৰ নামত উত্তেজনা হোৱাতো বহুত বেয়া কথা কিয় ধর্মটো এটা মানুহৰ মনৰ এটা শান্তিৰ পৰিৱেশ যেনেকৈ আমি কৃষ্ণগুৰুৰ ভকত আমি কৃষ্ণগুৰুৰ ভকত হৈ আমি যেনেকৈ নাম প্ৰসঙ্গ কৰি আমি বঢ়িয়া এটা শান্তিৰ পৰিৱেশত চলি যাওঁ আমাৰ কোনো এটা মানে হাই হাল্লা নহয় তাত সকলোকে সমান চকুৰে সমানভাৱে চায় ঠিক তেনেকুৱা সকলো ধর্মতে সেনে হ'ব লাগে যেনে অযোধ্যাত ৰাম মন্দিৰৰ হৈ আপোনাৰ হিন্দু মুছলিমৰ মাজত কিমান হাহাকাৰ কটা মৰা এতিয়াও সেইবিলাক সমস্যা সমাধান হোৱায়ে নাই ঠিক সেনে হ'ব নালাগে